আজিৰ তাৰিখত ৰাজনৈতিক বাতৰিসমূহ কোনো সুফল দেখিবলৈ পোৱা নাযায় কাৰণ তাৰ পৰা কোনো উপকৃতও হোৱা দেখা নেযায় যিটো কয় বা কৰে সেইখিনি আচলতে বাতৰিসমূহে সম্প্ৰচাৰ নকৰে আজিকালি যিবোৰ বাতৰি হয় বাতৰি সংগ্ৰহ কৰা যিবিলাক সংবাদদাতা তেওঁলোক পইচাৰ পোকৰত ঘূৰিব ধৰিলে য'ত পইচা পায় সেই সেইটো বাতৰিয়ে পজিটিভটো নিগেটিভ কৰে নিগেটিভটো পজিটিভ কৰে গতিকে আজিৰ ডে'টত সাংবাদিকতাৰ যি চতুৰ্থ স্তম্ভ তাৰ কোনো মূল্য নাই